মই মোৰ ৰাজ্যৰ বাহিৰত ভ্ৰমণ কৰিছোঁ মোৰ ভ্ৰমণৰ উদ্দেশ্য আছিলে আমাৰ কলেজৰ পৰা এটা শিক্ষামূলক ভ্ৰমণ হিচাপে আমাক নিয়া হৈছিলে যিটো আমাৰ প্ৰজেক্টৰ ওপৰত কাম কৰিবলগীয়া আছিল সেই ভ্ৰমণত আমি অৰুণাচলৰ প্ৰাকৃতিক সৌন্দৰ্যসমূহ উপভোগ কৰিছিলোঁ আৰু আহি পেলাই কলেজত আমি ক'বলগীয়া হৈছিলে যে তাত আমি কেনেধৰণে আমি তাৰ প্ৰাকৃতিক সৌন্দৰ্যসমূহ উপভোগ কৰিছিলোঁ আৰু তাত কি কি দেখিলোঁ কেনেকুৱা দেখিলোঁ সকলো ধৰণৰ সকলো কথা ক'বলগীয়া হৈছিল যাৰ বাবে আমাৰ বিছ নম্বৰকৈ দিয়া হৈছিল